মোৰ গাঁও মানে বকুৱাজাৰী পশ্চিম বকুৱাজাৰী পৰে তাত আমাৰ বহুতকেইটা ল'ৰা ছোৱালী আমাৰ ন জন ল'ৰা ছোৱালী মই একদম শেষৰ ন নম্বৰ মানে খুুব ভাল লাগে আৰু খেলি ধূলি কিন্তু আমাৰ ঘৰত মানে সৰুৰ পৰাই বহুত মানুহ আমাৰ দেউতা খেতি কৰিছিল মহাজন বুলি কৈছিল মানুহে আমাৰ ঘৰত চব মানুহ কাম কৰিব আহে এতিয়াও গ'লে মানে চবেই মানে খুব ভাল পায় ইমান ভাল লাগে মানে চব কাম কৰি আহে সন্ধিয়া সময় আমি মানে চোতালত বহো সাধুকথা কওঁ তেতিয়া লাইন চাইন তেনেকে নাথাকে নাথকিলে আমি কি কৰোঁ মানে চোতালতে পাটি পাৰি বহি যাওঁ বহি সাধুকথা কয় আৰু মানে কি হয় মা আমাৰ মানে বিহুত মানে শাল বৈছিলে শালে ব'লে মানে এই ঊঘা চেৰেকীত মানে সূতা এইবিলাক বটে দাদাহঁতে সেইবিলাক কৰিছিলে খুব জমনি কৰি কৰি দাদাহঁতে এইবিলাক কৰিছিলে তাৰপিছত আমিও কৰিছিলোঁ তেনেকে বোৱা কটাও আমি শিকিছিলোঁ তাৰপিছত ডাঙৰ পিছত বিহু নচা নাম প্ৰসঙ্গ এইবিলাক চব কৰিছিলোঁ আৰু মানে ভাল লগা মানে কি হয় আমাৰ মেজি মেজিত মাঘ বিহুত খুব ভাল লাগে আমাৰ ঘৰৰ সন্মুখতে মানে পথাৰ আছে পথাৰত মানে মেজি জ্বলাই তাতে ল'ৰা ছোৱালী মানে চবেই যাওঁ যাই পেলাই মেজিত আমি মেজি জ্বলাওঁ মেজি থাকোঁ দাদাহঁতে ভেলাঘৰত থাকে ভেলাঘৰত খানা খাই আমিও মানে সিহঁতৰ লগত পিছে পিছে মনে মনে যাই তাতে আমি সোমাই দিওঁ মানে আমিও তাহাঁতৰ লগত খানা খাওঁ তাৰ খুব ভাল লাগে তাত আকৌ ভাল লাগা মানে কি হ'ল আমাৰ মানে শংকৰ জয়ন্তী খুব ডাঙৰকে পাতে আমাৰ গাঁৱত গুৰুজনাৰ যিটো আৰ্বিভাৱ হয় জন্ম জয়ন্তী তাত মানে সাতদিনীয়া ভাগৱত পাঠ কৰে তাৰ প্ৰথমদিনা যিদিনাখন সিদিনা আমাৰ ভাগৱত পাঠ কৰে মানে বহু এৰিয়াত আমি নাম প্ৰসংগ কৰি কৰি কৰি কৰি মানে আঁহো গোটেই দিনটো তাৰপাছত চব ল'ৰা ছোৱালী বা চব মানুহখিনিয়ে আমি লগ হৈ মানে সকলোৱে একেলগে আমি ভোজ ভাত খাওঁ চবেই ল'ৰা ছোৱালীবিলাকে তাতে একেলগ হওঁ তাৰপিছত ৰাতি আমাৰ নাম হয় আমি নামবিলাকত অংশগ্ৰহণ কৰোঁ বা দূৰৰ পৰাও মানে তেনেকুৱা নাম ধৰে নাম পাঠক মাতে তাৰ পিছত মোৰ বিয়া হ'ল শিয়ালমাৰীত শিয়ালমাৰীতো মই একেই পৰিবেশেই পালোঁ তাতো খুব ভাল লাগে মানে চবৰে লগত মানে আমি খেলি খেলা ধূলাও মানে বিয়াৰ পিছতো আমি তেনেকে কৰা বা হেৰি কৰিছিলোঁ নাম প্ৰসংগ কৰিছিলোঁ তাত আকৌ এটা ভাল লগা ঘটনা হ'ল কি শিয়ালমাৰীত মানে আমাৰ ডাঙৰ ৰাজহুৱা নামঘৰ আছে তাত আমাৰ শংকৰ সংঘ বুলি কথা নাই চবেই মানে চব মানুহে লগ লাগি মাঘৰ এক তাৰিখে মানে তাত আমাৰ নাম হয় আৰু সেই নামত আমি এক তাৰিখে সকলোৱে নাম ভাগৱত ভ্ৰমণ হয় ভাগৱত ভ্ৰমণত আমি চবেই ডেকা বুঢ়া ল'ৰা ছোৱালী মানে চবেই মানে ভাগৱত ভ্ৰমণত আমি নাম প্ৰসংগ কৰি নাম গাই ফুৰি ফুৰোঁ চবেই তাৰপিছত আহি সকলোৱে লগ হৈ নামঘৰত আমি একেলগে আমি খানা খাওঁ খানা খাই আকৌ আবেলি নাম থাকে নাম চাওঁ তেনেকেই মানে খুব ভাল লাগে বিহুতো আমি মানে আমাৰ ভাগি বহুত আমি মানে চবৰে ঘৰে ঘৰে মানে সেৱা ল'ব যাওঁ সেৱা লৈ ডাঙৰবোৰক আমি তেনেকে সেৱা কৰোঁ সৰুবিলাকেও আমাক আহি সেৱা কৰে সেই বস্তুটো খুব ভাল লাগে আমাৰ এতিয়াও আমাৰ সেই পৰম্পৰাটো চলি আছে তেনেকেই থাকিব আৰু চাইছোঁ আমি পিছলৈকে যাতে আমাৰ প্ৰজন্মবিলাকক এই সাংস্কৃতিক শিক্ষাবোৰ দিব পাৰোঁ সিহঁতকো মানে আমি এইবিলাকৰ মানে আগবঢ়াই নি আছোঁ তাৰপৰাই আমি ল'ৰা ছোৱালীবিলাককো আমাৰ যি গুৰুজনাৰ আদৰ্শ নাম কীৰ্তন মানে বজোৱা তাল খোল নাম গান এইবিলাক ল'ৰা ছোৱালী বিলাকেও আমাৰ শিকি আছে এইবিলাক বৰ্তমান কৰি আছে নামঘৰে নামঘৰে এইবিলাক মানে আৰু খুব ভাল লাগে আৰু বিহু হুঁচৰি এইবিলাকো আমাৰ দল আছে ল'ৰা ছোৱালীবিলাকৰ এইবিলাকো মানে কৰি আছে